পাঁচ জানুৱাৰী দুহেজাৰ ঊনৈছ দুই ফেব্ৰুৱাৰী দুহেজাৰ বিছ তিনি মাৰ্চ দুহেজাৰ একৈছ চাৰি ছেপ্টেম্বৰ দুহেজাৰ বাইছ তিনি ডিচেম্বৰ দুহেজাৰ তেইছ